হয় ছাৰ মই ফোন কৰিলোঁ আপোনাৰ এই কিতাপ এখন আছিলে হেল্ল' হয় মোক অ মোক আপোনাৰ এই অসীমত যাৰ হেৰাল সীমা সেই কিতাপখন পাম নেকি আপোনালোকৰ তাত অ মানে পাম কেনেকৈ কেতিয়া আপুনি কেতিয়া জনাব পাৰিব পামনে নাই নে মই যাব লাগিব নাই মই লৈ যাম বুলি ভাবিছিলোঁ আচলতে হয় হয় আছে হয় মোক সেইখন লাগিছিলে আৰু মোক লাগিছিল আপোনাৰ মিৰি জীয়ৰি বুলি যোনখন কিতাপ আছিলে সেই কিতাপখনো লাগিছিলে এই দুখন লাগিছিলে হয় এই হয় কেতিয়া দিয়াৰ কথা আছে কেতিয়া অ পৰহিলৈ দিব ঠিক আছে মই তাৰ পিছদিনাখন যাম তেতিয়াহ'লে সেই দুইখন কিতাপ একেলগে লৈ আহিম অ আছে আছে আছে হয় আছে ঠিক আছে মই যাম দিয়ক ঠিক আছে ছাৰ ঠেংক ইউ